মোৰ জীৱিকা বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল হয় পাৱাৰ কাটৰ সময়ত মোৰ জীৱিকাত মই বহুত ধৰণৰ অসুবিধাৰ মই সন্মুখীন হ'বলগীয়া হয় যেনে পাৱাৰ কাট যদি ৰাতি হয় মোৰ ঘৰ লগতে মোৰ ওচৰ চুবুৰীয়াৰ ঘৰ সকলো অন্ধকাৰত ভুগিবলগীয়া হয় কাৰণ বৰ্তমান সমাজত চাকিৰ প্ৰচলন প্ৰায় বন্ধ হৈ পৰিছে সকলোৰে ঘৰত বৰ্তমান সময়ত বৈদ্যুতিক বাতি আৰু বৈদ্যূতিক সামগ্ৰী উপলব্ধ থাকে পাৱাৰ কাটৰ বাবে যিবোৰ বৈদ্যুতিক সামগ্ৰী যেনে টিভি ফেন হিটাৰ আদি অচল হৈ পৰে বাবদ এজন ব্যক্তিয়ে তেওঁৰ জীৱনত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় ঠাণ্ডাৰ সময়ত বৈদ্যুতিক বা পাৱাৰ কাট হ'লে এজন ব্যক্তিয়ে ঠাণ্ডাত ভুগিবলগীয়া হয় কাৰণ তেওঁৰ ঘৰৰ যি সামগ্ৰী হিটাৰ সেইয়া অচল হৈ পৰে ঠিক তেনেদৰে গৰম দিনত পাৱাৰ কাটৰ ফলত ফেন অচল হৈ পৰে অৰ্থাৎ এজন ব্যক্তিয়ে গৰমত ভুগিবলগীয়া হয় তাৰ লগতে যেতিয়া পাৱাৰ কাট হয় এজন ব্যক্তিৰ ঘৰত থকা টেলিভিশ্যনটো অচল হৈ পৰে অৰ্থাৎ ব্যক্তিজনে তেওঁৰ মনোৰঞ্জনৰ যি উৎস সেয়াও বন্ধ হৈ পৰে তাৰ লগতে বৈদ্যুতিক পাৱাৰ কাটৰ আৰু বহু সমূহ অসুবিধা আছে পাৱাৰ কাটৰ সময়ত পোহৰৰ বাবে বহুসমূহ বিকল্প পাব পোৱা যায় যেনে মাটি চাকি বা কেৰাচিন তেলৰ চাকি জ্বলাই পোহৰৰ উৎস গঢ়িব পৰা যায় অৰ্থাৎ বৈদ্যুতিক বাতি অবিহনে মাটিৰ চাকি জ্বলাই বা কেৰাচিন তেলৰ চাকি জ্বলাই এজন ব্যক্তিয়ে তেওঁৰ ঘৰখন উজলাব পাৰে আৰু পোহৰৰ এক উৎস গঢ়িব পাৰে ঠিক তেনেদৰেই বৰ্তমান সমাজত প্ৰচলিত আন এটা পোহৰৰ বিকল্প হৈছে ছাৰ্জিং লাইট এই লাইটসমূহত এটা বেটাৰী থাকে যাৰ যোনটো যোনবোৰ পাৱাৰ পাৱাৰ কাট নোহোৱাৰ আগত চাৰ্জ দিব পাৰি আৰু পাৱাৰ কাটৰ সময়ত সেই লাইটসমূহ জ্বলাব পাৰি আৰু পোহৰৰ এক উৎস গঢ়িব পাৰি ঠিক তেনেদৰে বৰ্তমান সমাজত আৰু এটা প্ৰচলিত সামগ্ৰী হৈছে চ'লাৰ চ'লাৰ এনে এবিধ সামগ্ৰী যিয়ে সূৰ্য্য পোহৰৰ পৰা শক্তি সংগ্ৰহ কৰি সেই শক্তি বৈদ্যুতিক শক্তিলৈ ৰুপান্তৰিত কৰিব পাৰে বৰ্তমান সমাজত চ'লাৰ লাইতৰ প্ৰচলন দেখা পোৱা যায় চ'লাৰ লাইটসমূহ দিনৰ পোহৰত চাৰ্জ দি পাৱাৰ কাটৰ সময়ত সেইসমূহ জ্বলাই লৈ ঘৰখন বা ওচৰ চুবুৰীয়াৰ ঘৰখন উজ্বলাব পাৰি চ'লাৰ লাইটসমূহ জ্বলাই আমি বিদ্যুতো বচাব পৰা যায় ইয়াত বা আমাৰ সমাজত বহু বহুখিনি লোকৰ ঘৰত ইনভাৰ্টাৰ আছে যদিও বহুসমূহ লোকৰ ইনভাৰ্টাৰ দেখা পোৱা নাযায় ইনভাৰ্টাৰ এনে এক বস্তু যিয়ে পাৱাৰ কাট নোহোৱাৰ আগত তাত থকা বেটেৰীটো চাৰ্জ কৰি লৈ পাৱাৰ বিদ্যুতসমূহ সংগ্ৰহ কৰি ৰাখে আৰু পাৱাৰ কাট হোৱাৰ পিছত সেই বিদ্যূতসমূহ ব্যবহৃত কৰি আনসমূহ যিবোৰ ইলেক্ট্ৰনিক বস্তু থাকে সেইসমূহ চলাব পাৰে যেনে এখন ঘৰত যদি ইনভাৰ্টাৰ থাকে সেই ঘৰখনত পাৱাৰ কাট হ'লেও তেওঁলোকে কোনো ধৰণৰ অসুবিধা সন্মুখীন হ'ব নোৱাৰে অন্য কিছুমান অসুবিধা হৈছে পানীৰ অসুবিধা বৰ্তমান সময়ত সকলোৰে ঘৰতে ইলেক্ট্ৰনিক মটৰ দেখা পোৱা যায় ইলেক্ট্ৰনিক মটৰৰ ব্যৱহাৰ কৰি লৈ এজন ব্যক্তিয়ে বা এখন ঘৰে তেওঁৰ ঘৰত পানীৰ যোগান ধৰে পাৱাৰ কাটৰ সময়ত সেই ইলেক্ট্ৰনিক মটৰ ব্যৱহাৰ কৰিব পৰা নাযায় তাৰ ফলত এখন ঘৰৰ পানীৰ সমস্যাও দেখা পোৱা যায়